ইয়াতে প্ৰশ্নটো সুধিছে আপুনি যোগাসনৰ শ্ৰেণীলৈ গৈছে নেকি যদি গৈছে তেন্তে শ্ৰেণীত অভ্যাস কৰাৰ অভিজ্ঞতা আপুনি নিজে ঘৰত কৰাতকৈ কেনেদৰে বেলেগ আচলতে মই যোগাসনৰ কিছুমান মই এতিয়া ক'বলৈ গ'লে মই যোগাসনৰ এটা ট্ৰেইনিং লৈছিলোঁ এতিয়া এইটো আপোনাৰ উজান বজাৰত আছে বাল্যভৱনৰ ওচৰত তাতে এখন এটা যোগাসন কেন্দ্ৰ আছে তাত গৈছিলোঁ মই পোন্ধৰ দিনৰ ট্ৰেইনিং এটা লৈছিলোঁ তাত মই কিবাকিবি শিকিছোঁ স্বাস্থ্য সম্পৰ্কীয় বা যোগাসন সম্পৰ্কীয় কিন্তু কথাটো হ'ল কি সেইখিনি যথেষ্ট নহয় তেখেতসকলে যিখিনি শিকাই সেইখিনি মই প্ৰিলিমিনাৰী বুলি ক'ব পাৰোঁ গতিকে তাৰ পিছতো বহুত যোগাসন আছে যোগা যিবিলাক নেকি আমি কৰি থাকিব লাগে স্বাস্থ্য সম্পৰ্কীয় গতিকে এই স্বাস্থ্য সম্পৰ্কীয় কথাবিলাক আমি নিজে নিজেই কৰিব লাগিব স্বাস্থ্যটো হ'ল আপোনাৰ নিজৰ আমাৰ নিজৰ বস্তু নিজে যদি স্বাস্থ্যটো আমি ঠিকে নাৰাখোঁ তেতিয়াহ'লে আমি একোৱে কৰিব নোৱাৰোঁ কাৰণ স্বাস্থ্য বেয়া হ'লে টকা পইচা আপোনৰ আমাৰ খৰচ হ'ব দ্বিতীয়তে হ'ব আমাৰ এটা মানে দুখ লগা এটা অৱস্থা এটা হ'ব বেমাৰটোৰ কাৰণে গতিকে কষ্ট হ'ব পৰিয়ালৰ কষ্ট হ'ব গতিকে সেইকাৰণে যোগাসন যোগাসন কৰিব লাগে গতিকে যোগাসন বুলি ক'লে বহু ধৰণৰ যোগাসন আছে আগৰ ঋষিমুনিসকলে যোগাসন কৰিছিল সেই যোগাসন বিলাকৰ জৰিয়তে তেওঁলোকে আচৰিত আচৰিত কিছুমান কৰ্ম কৰি দেখুৱাইছিল যেনে এতিয়া যোগাসন এতিয়া পদ্মাসন কৰি পানীত ওপঙি থকাতো পদ্মাসন কৰি পানীত ওপঙি থকাতো এটা যোগাসন সেই যোগাসনটো তেনেকে তেনেকৈ কেনেকৈ কৰিছিল এইটো আচলতে যোগাসনৰ দ্বাৰাই সম্ভৱ হৈছিলে এতিয়া তাৰপিছত এতিয়া আমিতো সেইবিলাক কৰিব নোৱাৰোঁ সিমান সিমানখিনি আমাৰ কেপাচিটি নাই কিন্তু কথাটো হ'ল কি এতিয়া আমি স্বাস্থ্যটো আমাৰ নিয়মীয়া এটা স্বাস্থ্য বজাই ৰাখিবলৈ আমি কমেও ধৰক এঘণ্টা তাতকৈ অকণমান বেছি আমি কিছুমান যোগাসন কৰিব পাৰোঁ যোগাসন মুদ্ৰা আছে যোগাসন আছে এইবিলাক আমি কৰি থাকিব পাৰোঁ এতিয়া তাৰ প্ৰথম কথা হ'ল কি যোগাসনৰ আৰম্ভণিতে এটা কথা হ'ল কি আপোনাৰ খোজকঢ়াটো খোজকাঢ়িলে বোলে গোটেইকেইটা ব্যায়ামেই হৈ যায় বুলি কয় কিন্তু আমাৰ পৰিৱেশ আজিকালি এনেকুৱা হৈছে চহৰতেই হওঁক বা ন আমাৰ গাঁৱতে হওঁক পৰিৱেশবিলাক খুব বেয়া এতিয়া পল্যুশ্যন হৈছে বা নদীৰ এতিয়া ধৰক আপোনাৰ নৈসৰ্গিক পৰি পৰিৱেশত খোজকাঢ়িব লাগে বুলি কয় য'ত নেকি ধৰক আপোনাৰ বায়ুমণ্ডলটো ৰাতিপুৱাই খুব ক্লিয়াৰ হৈ থাকে তেনেকুৱা জাগাত খোজকাঢ়িব লাগে বুলি কয় তেনেকুৱা পৰিৱেশ এতিয়া নাই গতিকে খোজকঢ়াটোৰ পিছতে ব্যায়ামটো ব্যায়ামটো কৰিবলৈ হ'লে আপুনি ধৰক ঘৰতে কৰিব পাৰে গতিকে ঘৰত কৰা ব্যায়াম কেইটা মই ভাবোঁ ব্যায়াম কৰা খুব প্ৰয়োজনীয় তাত আপুনি একাদিক্ৰমে ব্যায়াম কেইটা কৰিব পাৰে আধাঘণ্টা বা কৰিলেও কথা নাই আধাঘণ্টা পঞ্চল্লিছ মিনিট এঘণ্টা এনেকুৱা ব্যায়াম কৰিব পাৰে গতিকে স্বাস্থ্যৰ কাৰণে ব্যায়ামটো কৰিব লাগিব আৰু তাৰ লগত আনুসংগিকভাৱে হ'ল কি খাদ্যটো আহে খাদ্যটো আমি কেনেকুৱা খাদ্য খাম ব্যায়ামৰ লগত খাদ্যটো অংগাংগীভাৱে জড়িত হৈ আছে গতিকে খাদ্যটো এনেকুৱা হ'ব লাগিব অলপীয়া খাদ্য কিন্তু খাদ্যটো সদায় নিয়মমতে খাব লাগিব সময়মতে খাব লাগিব আজিকালি ধৰক এতিয়া গুৰুপাকী মানে খাদ্যবিলাক মানুহে খাবলৈ লৈছে যেনেকৈ ফাষ্টফুডটো খায় কিন্তু ফাষ্টফুডত আচলতে শৰীৰৰ প্ৰয়োজনীয় একো বস্তুয়েই নাই তাৰ বাহিতে তাত কিন্তু সেইটো নাখায় যদি আমি শাক পাচলি খাওঁ এতিয়া হিমগ্ল'ৱিনৰ আমাৰ আজিকালি মানুহবিলাকৰ প্ৰায় সমস্যা হয় হিমগ্ল'বিন কিয় কমি যায় হিমগ্ল'বিন কমা মানে কি আইৰণ আৰু তাত প্ৰটি ন এই দুটা বস্তু কমে এতিয়া আইৰণটো আমি ক'ত পাম এইটো ডক্তৰৰ ওচৰলৈ গ'লে আইৰণৰ কাৰণে টেবলেট দিব প্ৰটিনৰ কাৰণে তেনেকৈ টেবলেট আছে কিন্তু আমি ঘৰুৱাভাৱে সেই বস্তুবিলাক ক'ত পাম সেই বস্তু বাহিনী আমি খাদ্যত পাম খাদ্য বুলি ক'লে ধৰক এতিয়া শাক পাচলিয়ে হওঁক তাৰপাছত এই এইবিলাক এই চয়াবিন আছে তাৰপিছত আৰু কিবাকিবি এই ধৰক এই এনেকুৱা মাহজাতীয় খাদ্য কিছুমান আছে এইবিলাক আমি খাব লাগে এইটো হ'ল হিমগ্ল'বিনৰ কাৰণে আইৰণ আৰু প্ৰটিনৰ কাৰণে আইৰণ আৰু প্ৰটিন ঠিকে ৰাখিলে আমাৰ স্বাস্থ্য মানে শৰীৰত হিমগ্ল'বিনৰ তেজত তাৰমানে হিমগ্লবিনৰ পৰিমাণটো ঠিকেই থাকে গতিকে এই খাদ্যৰ লগত এতিয়া যোগাসনৰ খাদ্যৰ লগতো জড়িত গতিকে এই বস্তুখিনি আমি মানি চলিব লাগে